আচলতে বেংক বুলি কোৱাৰ লগে লগে বেংকৰ ছেক্টৰ দুটা আহে এটা হ'ল আপোনাৰ এটা হ'ল আমাৰ প্ৰাইভেট বেংক আৰু এটা হ'ল চৰকাৰী বেংক এতিয়া প্ৰাইভেট বেংকৰতো আমাৰ লেনদেন হয় আৰু চৰকাৰী যিবিলাক বেংক আছে চৰকাৰী বেংকবিলাকৰ লগতো লেনদেন হৈ থাকে আমি বিজনেছ কৰোতো সেই গতিকে বেংকৰ লগত লেনদেনটো চলি থাকে এতিয়া বেংকৰ সৈতে কিবা সমস্যা হ'লে আমি কাক অভিযোগ দিম এতিয়া আমি বেংকৰ কিবা সমস্যা প্ৰথমে আমি বেংকৰ ওচৰলেই আমি যাওঁ বেংকত গৈ মেনেজাৰৰ লগত কথা পাতোঁ যে এনে এনেধৰণৰ সমস্যা হৈছে এনে এনেধৰণৰ বস্তুটো আমি বুজি পোৱা নাই এই বস্তুটো কেনেকে কি হ'ল বা কিবা একাউণ্টছৰ প্ৰব্লেম হ'লে একাউণ্টখন কি কৰিব লাগিব কি কৰিব নালাগিব কেতিয়াবা বেংকৰ মানে অনলাইন ট্ৰেঞ্চফাৰ কৰোঁতে কেতিয়াবা কিছুমান সমস্যাৰ সন্মুখীন এতিয়া সেই সমস্যাখিনিও আমি সমাধান কৰিব লগা হ'লে তেতিয়া কিছুমান হেল্পলাইন নাম্বাৰ থাকে সেই নাম্বাৰবিলাকতো আমি ফোন মাৰি বা তেনেকে কি কৰোঁ আলোচনা কৰি সেনে সমাধান কৰোঁ তেতিয়া অভিযোগ বুলি কোৱাৰ লগ গ'লে অভিযোগ থাকে বেংকৰ বিশেষকে আমাৰ চৰকাৰী বেংকবিলাকত বেছি অভিযোগ থাকে সিহঁতৰ মানে কৰ্মচাৰী সেই কৰ্মচাৰীবিলাকে ঠিকমতে ব্যৱহাৰ নকৰে মানুহখিনিক মানে মিছ বিহেভ কৰে কিবা সুধিলে ঠিক ঠিকমতে উত্তৰ নিদিয়ে বা বুজাই দিব ক'লে ভালকে বুজাই নিদিয়ে তেনেধৰণৰ কিছুমান সমস্যা হয় নোহোৱা নহয় বেংকৰ কৰ্মচাৰীৰ লগত আমাৰ অভিজ্ঞতা কেনেকুৱা আছিল এতিয়া বেংকৰ কৰ্মচাৰীৰ লগত আমাৰ অভিজ্ঞতা বুলি ক'লে বেংকৰ কৰ্মচাৰীৰ লগত অভিজ্ঞতা কিছুমান বিশেষকে প্ৰাইভেট বেংকখিনিত আমি ঠিকেই পাওঁ প্ৰাইভেট বেংকখিনিৰ যিখিনি মানে কৰ্মচাৰী আছে সিহঁতে মানুহখিনিৰ লগত ভালকে ব্যৱহাৰ মানে ব্যৱহাৰখিনি কৰে আৰু যিখিনি কথা বুজি নাপায় ভালকে বুজাই দিয়ে এই গতিকে চৰকাৰী কৰ্মচাৰীখিনিৰ লগত আমি সিমান মানে ছেটিছফাই নহয় আমি কিবা এটা অভিযোগ দিলে সিহঁতে অভিযোগটো ভাল কৈ নলয় মানে বুজাই দিব চেষ্টা নকৰে এতিয়া কৰ্মচাৰীসকলৰ লগত অভিজ্ঞতা তেনেকুৱাই বেংকৰ আৰু আজিকালি বেংকত গ'লে আজি বোলে অমুক নাই মানে লিংক নাই এই বোলে ভাত খাব গ'ল ভাত খাব যায় দুই ঘণ্টা তিনি ঘণ্টা নাহে ৰখি থাকে এই লাইন পাতি ৰখি থাকিব লাগে বেংকবিলাকত তেনেধৰণৰ অভিজ্ঞতাই হয় সিহঁতৰ লগত এতিয়া মই সদায় আচ্চা আপুনি সদায় আপোনাৰ প্ৰয়োজন হোৱা সহায় পায়নে সহায় সহায় পাওঁ নাপায়াও নহয় কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ বেংকৰ কিবা কাম থাকিলে যাওঁ বেংকলৈকে পাওঁ নাপাওঁ নহয় আৰু আমাৰ ইয়াতে ধৰক বেংকত বেংক আমাৰ ইয়াতে ভালেকেইটা আম আমাৰ অঞ্চলত আছে আমাৰ গাঁৱত মানে আমাৰ মাটিয়া বজাৰ বুলি কয় মাটিয়া বজাৰত বেংক আমাৰ আছে ইউকো বেংক আছে গাঁৱলীয়া বেংক আছে নৰ্থ ইষ্ট ফাইনেন্স বেংক আছে তাৰপিছত বন্ধন বেংক আছে আৰু কি আছে এটা গ্ৰামীণ চাহাৰা বুলি আছে এনেকুৱা বেংক মোটামুটি প্ৰায়কেইটা বেংকেই আছে বেংকেই আছে আমাৰ ইয়াতে আৰু প্ৰত্যেকটো বেংকৰ লগতে আমাৰ লেনদেন চলিয়ে থাকে আৰু লনো লোৱা আছে আমাৰ যিহেতু বিজনেছ কৰা মানুহ হয় গতিকে বিজনেছ পাৰপাছত লোন লোৱা হৈ থাকে নৰ্থ ইষ্টৰ পৰা মোৰ লোন লোৱা আছে গাঁৱলীয়া বেংকত লোন লোৱা আছে ইউক' বেংকত আছিলে ইউক' বেংকৰখিনিগতে ৰিকভাৰী কৰি দিলোঁ এনেধৰণে বেংকৰ লগত লেনদেন হৈ থাকে সমস্যা বুলি কোৱাৰ লগে লগে বেংকত সমস্যা হয় নোহোৱা নহয় মানুহখিনি নেগলিজেঞ্চিৰ কাৰণে মানে যিখিনি কৰ্মকৰ্তা আছে যিখিনি কৰ্মচাৰী আছে সিহঁতৰ নেগলিজেঞ্চি নেগলিজেঞ্চি কিছুমান থাকে সেইকাৰণে কিছুমান সৰু সুৰা কাম থাকিলেও মানে বেংকত যাব ইচ্ছা মই বুলি নহয় ময়ো নকৰোঁ আৰু বহুতেই নকৰে আৰু এতিয়া আজিকালি সুবিধা হৈছে বহুত অনলাইন পে'মেণ্টটো হোৱাৰ পিছত এতিয়া অনলাইনতে মোটামুটি গোটেইখিনি কাম চলিয়ে যায় পইচা ট্ৰেঞ্চফাৰ কৰাৰ পৰা পইচা কোনবাক দিব লগা থাকিলে কোনোবাৰ পৰা পাব লগা থাকিলে এতিয়া বেছি কষ্ট কৰিবলগা নহয় এতিয়া অনলাইনত থদিয়ে দিয়া যায় ফোন পে' বা গুগল পে' আজিকালিও বহুতকেইটা এপ ওলাইছে পইচা ট্ৰেঞ্চফাৰ কৰা ভাৰত পে' এনেকে মই বিশেষকে ফোনপে'ৰে বেছিভাগ ট্ৰেঞ্চফাৰ কৰোঁ গুগল পে' আছে গুগল পে' থাকিলে মই গুগল পে' দি তাৰমানে মই ট্ৰেঞ্চফাৰ কৰিব নোৱাৰোঁ তাৰমানে মোৰ এ টি এমখন হেৰাই গৈছে এ টি এমখন নথকা মানে এ টি এমৰ নাম্বাৰটো দিব পৰা নাই সেইকাৰণে মই গুগল পে'টো মই ট্ৰেঞ্চফাৰ কৰিব নোৱাৰোঁ মোৰ তাত আহে মোক কোনোবাই পঠালে মোৰ তাতে আহে কিন্তু মই টেঞ্চফাৰ কৰিব নোৱাৰোঁ সেইকাৰণে গুগল পে'টো মই বেছি ব্যৱহাৰ কৰা নহয় ফোন পে'টোৱে ব্যৱহাৰ কৰা হয় বেছিভাগ

এতিয়া বেংক বুলি কোৱাৰ লগে লগে এইখিনি আৰু আৰু বেংক বুলি কোৱা লগে লগে বেংক থকা বেংক আমাৰ ইয়াত থকা বাবে বহুতখিনি সুবিধা হৈছে আমাৰ ইয়াৰে এই অঞ্চলৰ মানুহখিনিৰ ক'তো বাহিৰত যাব নালাগে গোটে আমাৰ এই অঞ্চলৰ গোটেইখিনি মানুহ ইয়াতে ওচৰতে বেংকেইটা পায় বেংকৰ লগত লেনদেন কৰাৰ সুবিধাটো হৈছে বা লোন লোৱাৰ ক্ষেত্ৰতো বেংকবোৰে বহুত লোন চোন দি মানুহখিনিক সহায় কৰে যাৰ ফলত মানুহখিনি কিছু উন্নতি কৰিব পৰা হৈছে বেংকৰ পৰা লোনখিনিলৈ মই নিজেও লোন লওঁ লোনৰ দ্বাৰাই ময়ো ব্যৱসায় কৰোঁ দুই তিনিটা লোন আমাৰো থাকেই প্ৰায় সেই বেংকৰ ক্ষেত্ৰত এনেকৈ আৰু বেংকৰ সৈতে কিবা সমস্যা হ'লে আমি সকলোৱে বেংকৰ কিবা সমস্যা হ'লে আমি বেংকৰ বেংকতে যাওঁ আৰু বেংকেও যদি কিবা কাৰণত নোৱাৰে সমাধান কৰিব তেতিয়াহ'লে আমি সিহঁতৰ থ্ৰৱেদি ওপৰলৈকে যোগাযোগ কৰোঁ বা ওপৰত সুধিব দিওঁ ওপৰ লগত আলোচনা কৰি চাব দিওঁ যে কি কাৰণত কি হৈছে বা কি সমস্যা সমস্যা সমস্যাটো কাৰণ কি এনেধৰণে আৰু বেংকৰ সৈতে সমস্যা হ'লে আমি বেংকতেই যাওঁ বেংকৰ কৰ্মচাৰীসকলৰ লগত অভিজ্ঞতা আছে তিতা মিঠা তিতা অভিজ্ঞতাও আছে মিঠা অভিজ্ঞতাও আছে এতিয়া চব মানুহ যিহেতু একে নহয় তাৰ ফলতে আৰু ৰাগে খঙে দুই এটা কিবা কিবি কোৱা হয় আৰু ইয়াতে মোৰ সুধিছে আপুনি সদায় আপোনাৰ প্ৰয়োজন হোৱা সময় প্ৰয়োজন হোৱা সহায় পায়নে প্ৰয়োজন হোৱা সহায় প্ৰয়োজন হোৱা সহায় পায়নে পাওঁ বুলিয়ে ক'ব লাগিব সেইটো সহায় পাওঁয়ে বেংকৰ যিহেতু বেংকৰ কামখিনি কৰোঁ আৰু বেংকৰ পৰা সহায় কৰে গোটেইখিনি কাম গতিকে বেংকৰ যিখিনি এইখিনিয়ে আৰু মোৰ ফালৰ পৰা বেংক সম্বন্ধে যিখিনি ক'ব লগা আছিল এইখিনিয়ে